হেল্ল' অঁ হেৰি শুনাচোন এই হেৰি আমি মানে দৰ্খাস্ত এখন লিখি পেলাইনি এম পি ওচৰলৈ যাম বুলি ভাবিছোঁ নামঘৰৰ কাৰণে কথাটো বেয়া হ'ব নেকি বাৰু মানে প্ৰত্যেকখন মানে প্ৰতিখন গাঁৱতে প্ৰত্যেকটো নামঘৰেই ইমান ধুনীয়া ধুনীয়া হ'ল এতিয়া আমি যিমানকেইটা পইচা আমি হাতে তুলিছিলোঁ সিমানটো পইচাটো আমাৰ শেষেই হ'ল হয় নাই সেইটো কাৰণে আমি এম পিৰ ওচৰতে দৰ্খাস্ত এখন দিওঁ তেওঁ আমাক সহায় অকণ কৰিব নহয় গ'লে মানে যাওঁ ওলাবা নেকি নহ'লে এতিয়া অহা কাইলৈ আমি যাওঁ এম পি ওচৰতে দিওঁগৈ দৰ্খাস্ত এখন আমাৰতো ভালেমানকেইটা এতিয়া নামঘৰটো বনাবৰ কাৰণেতো বহুতকেইটা পইচা লাগে আৰু ইমান পইচানো ইমানখিনি পইচা আমি চবেই গাঁৱৰ মানুহৰপৰা তুলিয়ে থৈছোঁ আৰুনো পইচা চাগে ক'ত ওলাব সেইটো কাৰণে এম পিৰ ওচৰতে আমি এখন এপ্লিকেশ্যন দিওঁ তেওঁ আমাক সহায় মানে সহায় সহযোগ কৰিব নহয় পইচা পাতি কিবা এটা নহয় কিবা এটা সহায় কৰিব প্ৰত্যেকখন নাম প্ৰত্যেকটো নামঘৰলৈকে যদি সহায় কৰিছে আমি গ'লে আমাকনো কেলৈ সহায় নকৰিব এতিয়া যাবা নেকি তেনেহ'লে এতিয়া কাইলৈ ওলাবা কাইলৈ আমি যাম মানে ঘৰৰপৰা ওলাই যাম নটামান বজাত এতিয়া ওলাই থাকিবা আমি তিনিজনমান মানুহ যাম এম পি ওচৰলৈতো বেছি মানুহ গৈ লাভ নাই ন আমি সেইকাৰণে তিনিজনমান মানুহ যাম তাৰপাৰা গৈ গৈ পেলাই আমি এপ্লিকেশ্যন অঁ ঠিক আছে বাৰু হ'ব অঁ হ'ব